অঁ হেল্ল' অঁ হয় হয় অঁ কওকচোন অঁ কি কিহৰ কাৰণে বাৰু অঁ অঁ কিমানমান লাগিছিলে অঁ অঁ এনে আমি এনে আমি হে আমি এনে হেৰি এক পিছত দহ টকাকৈ লওঁ অঁ

অঁ অঁ অঁ

আ আৰু এনে ৰসগোল্লা তাৰ পৰা লালমোহন জেলেপী খুৰমা সেইবোৰ আছে অঁ অঁ অঁ একশমান খু খুৰমা দি দিম ন দামটো সেই ন টকা দহ ন টকা আঠ টকামানকৈ দি দিম বাৰু অঁ এতিয়া খ্ৰীষ্টমাছলৈ আৰু এসপ্তাহমান আছে আৰু পাঁচশমান দিবলৈতো দিগদাৰেই হৈ যায় বাৰু এসপ্তাহ তেও হ'ব বাৰু মই সোনকালে দিবলৈ চেষ্টা কৰিম অঁ অঁ অঁ পাৰিম খালী হেৰি কি বুলি কয় হোম ডেলিভাৰী কেইটকামান দিব লাগে অঁ অঁ তিনিদিনমানৰ পিছত অঁ তে পাৰিম পাৰিম অঁ অঁ অঁ

ঠিক আছে বাৰু মই দি দিম বাৰু এডভাঞ্চ নাই নালাগে একেবাৰে দিলে হ'ব অঁ অঁ হ'ব অঁ ঠিক আছে